কৃষিত ব্যৱহাৰ হোৱা বিভিন্ন সঁজুলি বা আহিলাসমূহ হৈছে নাঙল আৰু যুঁৱলি মৈ কোৰ লাহনী ওখোন বিৰিয়া হোলোঙা কাঁচি আদি এই আহিলা সমূহ আমাক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ আমি যেনেকে নাঙল আৰু যুঁৱলিখন খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা আহিলাই হৈছে নাঙল আৰু যুঁৱলি এই নাঙল আৰু যুঁৱলি মাটি চহাবৰ কাৰণে অৰ্থাৎ হাল বাবৰ কাৰণে ব্যৱহাৰ কৰা হয় নাঙলৰ যোন যোনটো অংশত হাতেৰে ধৰোঁ সেই অংশক কুটি বুলি কোৱা হয় আৰু মাটি চহাবলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লো সংযোগ কৰা হয় তাক আমি শাল বুলি জানোঁ নাঙল আৰু যুঁৱলি যেতিয়া তৈয়াৰ কৰি হয় তেতিয়া তাত যুঁৱলিখন কান গৰুৰ কান্ধত দুই মূৰ লগাই বান্ধি দি হালোৱাজনে পথাৰত হাল বায় মৈ মৈ হৈছে মাটি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক সঁজুলি যেতিয়া হাল বাই বা মাটি চহাই শেষ হয় পথাৰত ডাঙৰ ডাঙৰ চপৰাবোৰ যেতিয়া থাকি যায় সেই চপৰাবোৰ ভাঙিবৰ কাৰণে আৰু সমান কৰিবৰ কাৰণে মৈখন ব্যৱহাৰ কৰা হয় কোৰ কোৰ হৈছে পথাৰৰ আলিবোৰৰ পাৰবোৰ কাটি কাটি ঘাঁহ থকা অংশ আতঁৰাই পেলাই আকৌ নতুনকৈ আলি দিয়া হয় যাতে আলিবোৰ সমান আৰু পোন হৈ পৰে আৰু ইয়াৰ ইয়াত ব্যৱহাৰ কৰা সঁজুলি বিধেই হৈছে কোৰ লাহনী লাহনীখন আচলতে পানী সিঁচিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যেতিয়া আমি কঠীয়া পেলাব হয় পথাৰত বা কঠীয়া ৰুব হয় তাৰ আগত আমি হাল বাওঁ কোৰ মাৰোঁ সেইখিনি কৰাৰ পিছত যেতিয়া খেতিডৰা অৰ্থাৎ মাটিডৰাত পানীৰ পৰিমাণ কম হয় তেতিয়া ইডৰা মাটিৰ পৰা বা এটা পুখুৰীৰ পৰা সেই মাটিডৰালৈ পানী সিঁচিবৰ কাৰণে লাহনীখন ব্যৱহাৰ কৰে ওখোন ওখোনটো আচলতে ধান মাৰি শেষ হোৱাৰ পিছত যেতিয়া মৰণা মাৰে মৰণা মাৰোঁতে ওখোনটো ব্যৱহাৰ কৰা হয় এই ওখোন খেৰবোৰ জোকাৰিবলৈ ব্যৱহাৰ কৰে বিৰিয়া বিৰিয়াডাল ধান আনিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যেতিয়া হালোৱাই পথাৰৰ পৰা ধান আনে তেতিয়া তাক ধান আনিবলৈ ব্যৱহাৰ কৰা হয় হোলোঙা হোলোঙা আৰু বিৰিয়া প্ৰায় একেই কিন্তু তাৰ মাজত এটা পাৰ্থক্য আছে পাৰ্থক্যটো হ'ল বিৰিয়া এফাল বাঁহেৰে তৈয়াৰ কৰে আৰু হোলোঙাডাল কিন্তু এটা গোটা জাতি বাঁহেৰেহে তৈয়াৰ কৰে কাঁচি কাঁচিখন আমি ধান কাটিবৰ কাৰণে ব্যৱহাৰ কৰোঁ যেতিয়া পথাৰত দাৱনিয়ে ধান দাই থাকে সেই ধান কাটিবৰ কাৰণে এই কাঁচিখন ব্যৱহাৰ কৰে এই কাঁচিৰ এটা ফালে সৰু আৰু বেঁকা আগৰ পৰা গুৰিলৈকে অসংখ্য ধাৰ থকা দাঁত থাকে যিয়ে ধান সহজতে কটাত সহায় কৰে আৰু কাঁচিখনৰ গুৰি অংশটো কিছু জোঙা কৰা থাকে যাতে তাত হাতেৰে ধৰিব পৰাকৈ এটা নাল লগাবলৈ সুবিধা হয় সাধাৰণতে কাঁচিত কাঠৰ নালহে লগোৱা দেখা যায়